অঁ গুড ইভিনিং কোনে ক'লা অঁ অংকিতা কোন অংকিতা অংকিতা বৰা নে হাজৰিকা অঁ অংকিতা বৰা কোৱা কোৱা অঁ হয় হয় তাকে তোমাৰ ৰিজাল্টটো পালোঁ ভাল লাগিলে অঁ কোৱা কোৱা অঁ মানে চোৱা তোমাৰ কলেজ কোনখন ভাল হ'ব মানে কলেজটোতো সকলোৱে ভাল তোমালোকৰ পঢ়াৰ ওপৰত নিৰ্ভৰ কৰিব তোমালোকে কেনেকৈ পাৰদৰ্শিতা দেখুৱাব পাৰা কলেজটোতো সকলোৱে ভাল তুমি নিজাকৈ কিবা ভাবি থৈছা নেকি যে মই এইখন কলেজতে পঢ়িম বা তেনেকুৱা কিবা সপোন পুহি ৰাখিছা নেকি অঁ অঁ হয় হয় জগন্নাথ বৰুৱা মহাবিদ্যালয়ত পঢ়িম ভাবিছা ন অঁ ঠিকে আছে জগন্নাথ বৰুৱা মহাবিদ্যালয়ত যিহেতু আমিও পঢ়ি যোৱা ভালেই তুমি ভালেই পাবা পঢ়াখিনিও তাকে বিষয়ে তুমি কি কি ল'ম বুলি ভাবিছা মানে তুমি কিহত ল'বা আৰ্টছত নে ছাইন্সত নে কমাৰ্চত ল'বা আৰ্টছত ল'বা ন বিষয় কি কি ল'ম বুলি ভাবিছা ইংৰাজীটো থাকিবই অঁ হয় হয়

অঁ হিন্দীটোও ল'ম বুলি ভাবিছা ন অঁ তাকে তাকে এইবাৰ তোমাৰ মেট্ৰিকতো হিন্দীটো তুমি বহুত ভাল নম্বৰে পাইছা গতিকে ভৱিষ্যতে হিন্দীক লৈ কিবা ভাবিছানি অঁ তাক অঁ হয় ঠিকে আছে বাৰু ছাবজেক্টকেইটা তুমি ভালেই বাছি লৈছা তাকে পঢ়াটো ভালকৈ আগবাঢ়ি যাবা আৰু সমাজতত্ব বিষয়টো ল'ম বুলি ভাবিছা ন অঁ ঠিকে আছে ঠিকে আছে তাকে এইখিনিয়েও তোমাক বহুত সহায় কৰিব তুমি পলিটিকেল চাইন্সে হওক বা ইকনমিক্সে হওক তুমি যদি কম্পিটিটিভ এক্সামো দিবলৈ যোৱা তাতো তোমাৰ পলিটিকেল ইকন'মিক্স ছ'চিয়লজি এইখিনি কুৱেশ্যনটোতো আহেই আৰু ইংলিছ আচামিচটোতো থাকিব গতিকে তুমি ভালকৈ পঢ়িবা আৰু সেইখিনি কোৱেচন আঞ্চাৰখিনি যিখিনি দিয়ে তুমি সেইখিনি ভালকৈ পঢ়িবা মনত ৰখাবা সেইখিনিয়ে তোমাক কম্পিটিটিভ এক্সামতো বহুত সহায় কৰিব খালি থ্ৰ'লি পঢ়ি যাবা বিষয়বোৰ আৰু কেতিয়াও মানে ক্লাছ তুমি বাংক কৰি পেলাই বেলেগ কিবা কথা চিন্তা নকৰিবা অকল পঢ়াটো মনত দি ৰাখিবা স্কুলত যেনেকৈ পঢ়িছিলা তেনেকেই পঢ়িবা শিক্ষকসকলে যিবোৰ তোমাক কথা শিকায় বা যিবোৰ কয় সেইবোৰ ন'ট কৰি লিখি যাবা আকৌ ঘৰত আহি সেইখিনি মেলি পেলাই চাবা তেতিয়া তোমাৰ মনত থাকি যাব কাৰণ আমিতো মানুহ এবাৰ লিখিলেতো পাহৰিয়ে যাম কথাখিনি সেইখিনি তুমি নোট কৰি লিখি ৰাখিবা আকৌ সেইখিনি আহি ঘৰত আকৌ পঢ়িবা সেইখিনিয়ে তোমাক বহুত উপকৃত কৰিব পৰীক্ষাৰ সময়তে হওক বা জীৱনত আগবাঢ়ি যোৱাৰ সময়তে হওক আৰু কিবা জানিব বিচাৰা নেকি অঁ ভালে আছোঁ তুমি ভালে আছা নহয় অঁ তাকে ভালকৈ পঢ়িবা আৰু ঠিক আছে ঠিক আছে অঁ হ'ব দিয়া